প্ৰিয় ফটো বুলি ক'বলৈ হ'লে এবাৰ মই মানে গৈছিলোঁ দুহেজাৰ ছয় চনমানত অৰুণাচল ভালুকপুঙলৈ আমি তেতিয়া কলেজৰ পৰা গৈছিলোঁ কলেজৰ পৰা আমি লগৰ ল'ৰা ছোৱালী গোটেইখিনি গৈছিলোঁ আমি আৰু ছোৱালীবিলাকে যেতিয়া ফটো মাৰিবলৈ ধুনীয়া ধুনীয়া পজ দিওঁ তেতিয়া আমাৰ আহি পিনে ল'ৰাবিলাকে আহি পিনে তেহেঁতি উৎপাত কৰি কৰি আমাৰ পিছফালে পজ দি থাকিবহি আমি তেতিয়া গমেই নাপাওঁ যে সিহঁতি যে আমাৰ পিছফালে আছিলে আগতে ৰীল থকা কেমেৰাবিলাকহে আছিলে আমি যেতিয়া গৈছিলোঁ তেতিয়া এতিয়া সিহঁতি যেতিয়া আমি ফটোবিলাক ধুৱাই আনো ধুৱাই অনাৰ পিছত আমি যেতিয়া গম পাইছোঁ যে সিহঁতিবিলাকেও যে পজ দি দি ৰখি আছে সেইবিলাক ফটোৱে আৰু এতিয়া আমাৰ মানে চালে মালিলে ভাল লাগে বহুত মানে পুৰণি কলেজৰ স্মৃতিবিলাক মনত বাঢ়ি আহে সেই ধেমালিৰ দিনৰ কথা সেই কিমান ভাল আছিলে কেনেকুৱা ফূৰ্তি কৰিছিলোঁ লগৰ ল'ৰা ছোৱালী সেই দিনবিলাক মানে ভাল লাগে আৰু মনত পৰিলে আজিও মানে সেই ফটোখন দেখিলে মানে মনটো হাঁহি উঠে মানে কলেজীয়া দিনলৈ উৰি যায় আৰু যে আমি যেনেকুৱা আছিলোঁ এনেকৈ কৰিছিলোঁ সেয়াই মানে বহুত ভাল লাগে সেয়াই মানে এটা বৰ ধুনীয়া কাহিনী আৰু